মোৰ পাঁচটা মনত থকা তাৰিখ হ'ল দুই অক্টোবৰ যোনটো মোৰ দেট অফ বাৰ্থ হয় সাতাইছ ফেব্ৰুৱাৰী যোনটো মোৰ ভাইটিৰ দেট অফ বাৰ্থ দহ ফেব্ৰুৱাৰী যোনটো তাৰিখে মই চাকৰিত জইন কৰিছিলোঁ আৰু ওঠৰ মে' যোনটোত মই পুনৰ অন্য এটা চাকৰিত জইন কৰিছিলোঁ আৰু আঠাইছ জুন যোনদিনা মই মোৰ প্ৰথম জীৱনৰ গাড়ীখন কিনিছিলোঁ